হয় মই ইণ্ডিয়ান আইদলৰ ৰিয়েলিটি শ্ববোৰ প্ৰায়ে চাওঁ আৰু তাত অংশগ্ৰহণ কৰা প্ৰিয় গায়িকা বুলি ক'লে মোৰ নাহিদ আফ্ৰিণ খুবেই প্ৰিয় কাৰণ তাইৰ ভইচৰ যিটো যাদু যিটো তাইউৰ কণ্ঠ সেইটো মোৰ খুবেই ভাল লাগে তাই মানে একদম ইউনিক লাগে তাইৰ ভইচটো আৰু তাই প্ৰতিনিধিত্ব কৰিছিলে অসমৰ বিশ্বনাথ চাৰিআলিৰপৰা আৰু তাই শ্ববোৰ মই প্ৰায়ে চাইছিলোঁ আৰু তাইৰ যিটো সহজ সৰল এই মনোভাৱটোৰ বাবেও মোৰ খুবেই প্ৰিয় আৰু ভইচৰ ক্ষেত্ৰতো মানে যিমানবোৰ তাইৰ লগত যিমানবোৰ অংশগ্ৰহণকাৰী আছিলে বেলেগ বেলেগ ৰাজ্যৰপৰা বেলেগ বেলেগ ঠাইৰপৰা গৈছিল কিন্তু সকলোৰে ভিতৰত মোৰ তাইকে মোৰ তাইৰ ভইচটোৱে মোৰ ইউনিক লাগিছিলে আৰু সেইবাবেই তাইৰপৰা মই অলপ যিহেতু মই গান গাই ভাল পাওঁ আৰু সেইবাবে তাইৰ গান শুনিলে মোৰো উৎসাহ জাগি উঠে কাৰণ তাইৰ ভইচটোত এক বিশেষ যাদু আছে আৰু তাইক তাইৰ গান শুনি মানে মোৰ মই অনুপ্ৰেৰণা লাভ কৰোঁ ময়ো যাতে তাইৰ দৰে এগৰাকী ভৱিষ্যতে সুন্দৰ কণ্ঠৰ অধিকাৰী হওঁ